হেল্ল' চ'চ' হোটেল নেকি অ' ৰেষ্টুৰেণ্ট অ' মই সেই বিয়া এখনৰ কাৰণে মোৰ মিঠাই আৱশ্যক হৈছিলে ৰসগোলা পৰা আৰম্ভ কৰি কছৰী তাৰপৰা ৰসগোলা এনেকুৱা ধৰণৰ আপুনি মিঠাইটো কেনেকৈ ধৰণৰ অফাৰত দিব পাৰে কাইণ্ডলি মোক জনাব নেকি